হেল্ল' বাইদেউ কওকচোন কি আছে

আপুনি তেওঁলোকক হেৰি এতিয়া খালি নাপাব আপুনি তেওঁলোকক পিছবেলাহে পাব কি আছিল বাৰু আপোনাৰ কওকচোন

তাৰপিছত আকৌ হেৰি মানে গোটেই সপ্তাহটোতে বহে বাৰু দেওবাৰৰ বাহিৰে কিন্তু আপোনাৰ বাৰটালৈকে ৰাতিপুৱা নটাৰ পৰা বাৰটালৈকে বহে কিন্তু বাৰটাৰ পৰা চাৰিটালৈকে আকৌ তেওঁ নিজৰ চেম্বাৰত বহে সেই চাৰিটাৰ পৰা আকৌ সেই নটালৈকে তেওঁ ডিউটিত থাকে আপুনি সেইটো সময়ত এবাৰ আহি যাব পাৰে কিন্তু শইকীয়া ছাৰৰ বাহিৰে দাঁতৰ বাকীকেইজনো কিন্তু বেয়া নহয় আপুনি এবাৰ লগ কৰি যাব পাৰেহি

ইমান বেছি একো তেওঁলোকে নলয় আপুনি যি নিজৰ ইচ্ছা মতে কিবা এটা চাই দিব আৰু মূলটো চাই দিব কিবা এটা অ অ

অ অ অ দিয়ক ঠিক আছে